অঁ ৰবীন ভূঞা হয় নে

মই দেৱজিৎ দিহিঙ্গীয়াই কৈছিলোঁ মাজুলীৰ মিলন মাজুলী মিলনপুৰৰপৰা আপুনি অঁ মিলনপুৰৰপৰা কৈছোঁ অঁ আপোনাৰপৰা অলপ কথা জানিব বিচাৰিছোঁ মানে আপুনি ঘৰত শাক পাচলি কৰে নে তেনেকৈ

আপুনি খেতি কেনেকৈ কৰে ৰাসায়নিক সাৰ ব্য়ৱহাৰ কৰে নে তেনেকৈ ঘৰৰ গোৱৰ চোবৰ ব্য়ৱহাৰ কৰে ৰাসায়নিক মানে জৈৱিক সাৰ

আপুনি এতিয়া দুই ধান খেতি কৰে চাগৈ

এতিয়া কি আপুনি এতিয়া খৰালি কৰে নেকি

বৰ্তমান যুগত যিটো ৰাসায়নিক সাৰ ব্য়ৱহাৰ কৰি বজাৰত যিবোৰ বিকা হয় তাৰ সলনি যদি আমাৰ ঘৰতে কৰা হয় তেতিয়া আমাৰ স্বাস্থ্য়ৰ কাৰণেও ভাল হয় আৰু সকলো দিশত ভাল হয় নিজৰ পইচা শাক পাচলি ইমান যিমান দাম হৈছে তাৰ তুলনাত যদি নিজৰ ঘৰতে কৰোঁ তেতিয়া বহুত লাভ হয় আৰু মানে পইচাটো বাছে আৰু

অঁ হয়

আপোনাৰ ঘৰত আপুনিয়ে কৰে নে আপোনাৰ ল'ৰা ছোৱালীয়ে কৰে মানে খেতি

ঠিক আছে দিয়ক